অঁ কওক অঁ কওক আচ্ছা ইণ্ডোৰ ভিতৰত যিবিলাক পুলি লগাব তাৰ যিটো টাব টাবতহে লগাম টাবটো প্ৰস্তুতৰ প্ৰণালী প্ৰণালী যদি শুদ্ধ নহয় আৰু পানী ভাল পানী যদি ভালকৈ দিয়া নাযায় তেতিয়াহ'লে পুলিটো মানে বেমাৰ আজাৰ নানান বেমাৰ আজাৰে দেখা দিয়ে আৰু পুলিৰ এই শিপা পচি পেলাই নষ্ট হোৱাৰ চাঞ্চ থাকে সেইকাৰণে টাব প্ৰস্তুতৰ কাৰণে এক ভাগ বালি এক ভাগ শুকান মাটি আৰু এক ভাগ শুকান গোবৰ মিলাই ল'ব লাগিব মিলাই লৈ পেলাই এতিয়া ধৰক টাবততো ফুটা থাকে পানী ওলাই যাব পৰা সেই ফুটাটোৰ চাৰিওফালে অলপ ইটাগুৰি দিব লাগে ইটাৰ একদম গুৰি নহয় ডোখৰ ডোখৰ টুকুৰা টুকুৰা ইটাৰ টুকুৰা কেইটুকুৰামান দি ফুটাটোৰ চাৰিওকাষে দি তাৰ ওপৰত অলপ শুকান জাবৰ দিব লাগে জাবৰ দিয়াৰ পিছত তাৰ পিছত এই যিটো মিক্সাৰ বনালোঁ আপুনি বালি মাটি হয় এই এইখিনি মিক্সাৰখিনি দিব লাগে দিওঁতে চাব লাগে ওপৰত যাতে এক ইঞ্চিমান খালি থাকে হয় তাৰ পিছত পুলিটো লগাই পানী দি থাকিলে পুলিটো নিশ্চয় বাচিব এই এইখিনি এইখিনিয়েই ইণ্ডোৰ প্লাণ্টৰ যতন ৰ'দত ৰ'দত দিলে আপোনাৰ ই হৈ যায় কেতিয়াবা স্কচিং হৈ যায় ডাইৰেক্ট ৰ'দত দিলে অলপমান এঘণ্টামান দিব পাৰে কিন্তু সোমাই দিব লাগিব এই লাইটত যেতিয়া খিৰিকী দি ভেণ্টিলেটৰ দি যে লাইট আহে সেই লাইটেৰে আপোনাৰ ই হয় ইয়াৰে বেলেগ বেলেগ পুলি কাজী নেমু যদি আপুনি লগাই তেতিয়া হ'লে কাজী নেমুৰ এই যে তল তলত লগালে তলত যে ডাল ওলাই সেই ডালবিলাক কাটি দিব লাগিব প্ৰথমতেই প্ৰথমতে কাটি দি কাটি দি তাৰ পিছত যেতিয়া ফল ধৰিব ফলটো চপোৱাৰ পিছতহে তাৰ ডালবিলাক চাৰিওকাষৰ ডালবিলাক কাটি দিব লাগে কাৰণ কাজী নেমুৰ হয় কি নতুন পাততহে নতুন ডালতহে ফুল ফুলে আৰু ফল ধৰে হয় নেমু লাগে আচ্ছা থেংক ইউ হয় হয় নেমু এইটো তাৰমানে

ৰু ৰুটেড কাট কাটিং কৰে দুটাই এই যে আপোনাৰ কলমটো পেঞ্চিল পেঞ্চিল ছাইজৰ পেঞ্চিল ছাইজৰ মোটা এই আপোনাৰ ছয় ইঞ্চি মান চোকা কলমেৰে কাটি মানে চিকেটৰ বুলি কয় চিকেটৰে কাটি যাতে বাকলিটো এৰাই নাযায় এই এনেকৈ পুলি বনোৱা যায় আচ্ছা থেংক ইউ টাইমটো হৈ গ'ল